আমাৰ সংস্কৃতিত ক'তো ধৰ্মীয় কথাৰ পৰা আৰম্ভ কৰি সূৰ্য্যক জল অৰ্পণ কৰা নাৰীয়ে কপালত সেন্দুৰ লোৱা সকলোবোৰ গুৰুত্ব আছে বুলি ক'ব পাৰি কাৰণ এই সকলোবোৰৰ লগত একোটা লোকবিশ্বাস জড়িত হৈ আছে